অঁ বাইদেউ নমস্কাৰ অঁ পাইছো বাৰু পানী চানী খালি আমাক ধৰা সেই ৰাস্তাটোহে অলপ বেয়া এই আমাৰ সিটো মূৰৰ অঁ সেইফালে আমাৰ সিটো মূৰত আমাৰ গাঁৱৰপৰা অলপ সিটো মূৰত অঁ আমাৰ গাঁৱত তেনেকৈ কোনোবা কোনোবাই পাইছে কোনোবাই নাই পোৱা তেনেকুৱাই আৰু এতিয়া বিধৱা বৃদ্ধ সকলোৰে সকলোৰে মানে তেনেকৈ সুবিধাজনককৈ হোৱা নাইকিয়া

হয় হয় হয় অঁ প্ৰত্যেকৰ ঘৰে ঘৰে পাইছে বাৰু মানে পানী চানী অলপ অসুবিধা হয় কোনোবাদিনা আহে কোনোবাদিনা নাহে তেনেকুৱা আৰু আহিলেও ধৰক আধা ঘণ্টা কোনো টাইম টেবুল নাই অঁ তেনেকুৱা এতিয়া ধৰক টাইম টেবুলত তেনেকৈ পানীটো আহিলে আমাৰ মহিলাসকলৰ কাৰণে ভাল হয় আমাৰো মহিলাসকলৰ ধৰক টাইমৰ কথা থাকে নহয় হয়নে নহয় সেইকাৰণে টাইমত অঁ হ'ব অঁ ভাল হয় আৰু সেই ৰাস্তাটোও যদি ঠিক কৰি দিয়ে তেতিয়া সকলোৰে ভাল হয় অঁ অঁ কৰিলে কৰিলে কাইলে সকলোৱে কৰিছে বাৰু পোৱা সকলেতো সকলোৱে কৰিছে আৰু পোৱাসকল মানে আজিকালি এতিয়া আৰু গোটৰ ফালৰ পৰাটো সকলোৱে সেইবিলাক বস্তু পাইয়ে

সেইটোতো হয়ে আৰু গৰু ছাগলীক এতিয়া কোনে ৰাখিব পাৰিব এতিয়া যিমানে এৰাল নিদিয়ে বা যিমানে জেওৰা জপনা হেৰি নকৰে গৰু ছাগলীয়ে মুখ সুমুৱাই হ'লেও খায় আৰু ৰ'দ বতৰত এতিয়া এনিটাইম পানী দি থাকিলেওটো বেয়া সেইটো বস্তুত পানী দিমেই ধৰি লোৱা এতিয়া ৰ'দ বতৰত ধৰক ৰ'দে শুকুৱাই আনিব গধূলা পানী দিম আকৌ আগবেলা শুকুৱাই আনিব তেনেকুৱা আৰু হয় হয় হয় অঁ অঁ অঁ হৈছে বাৰু যিখিনি হ'ব লাগে সেইখিনি দেখা পাইছো বাৰু অঁ হয় বাৰু মই বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চনৰ কাৰণে অলপ কৰি আপোনাক জনাম বাৰু মই মই সুবিধা উলিয়াই অঁ অঁ হ'ব দিয়ক ধন্যবাদ